সাতাইছ অক্টোবৰ ঊনৈছশ চৌৰান্নব্বৈ চন সোতৰ আগষ্ট ঊনৈছশ তিৰান্নব্বৈ চন ঊনত্ৰিছ মে দুহেজাৰ পাঁচ চন পঁচিছ ডিচেম্বৰ দুহেজাৰ একৈছ চন আঠাইছ ফেব্ৰুৱাৰী দুহেজাৰ তেইছ চন